অঁ হেল্ল' অঁ অঁ নিউজ লাইভতে লাগিছে কওকচোন অঁ হয় হয় অঁ হয় হয় পাৰিম পাৰিম কেইটামান বজাত যাব অঁ দহটামান বজাত অঁ হ'ব কাইলৈ মোক আকৌ ফোন এটা কৰি দিব অঁ দহটা বজাৰ আগতে ফোন এটা কৰি দিব